মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটো হ'ল মানুহ আমি মানুহক কেনেকৈ চিনি পাব লাগে সেইবোৰ মানুহৰ লগত সম্পৰ্ক কৰিলেহে বুজি পোৱা যায় যে কোন আচলতে কেনেকুৱা যেতিয়ালৈকে আপুনি মানুহৰ লগত যোগাযোগ নকৰিব তেতিয়ালৈকে আপুনি কোন মানুহ কেনেকুৱা গম পোৱা নাযায় গতিকে মোৰ মতে মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটোৱেই হ'ল মানুহক পঢ়া